হেল্ল' অঁ এই হেৰি আপোনালোকৰ ওবেৰৰ পৰা এখন মই ডিলাক্স বুক কৰিছিলোঁ বিয়া এখনলে যাবলে যাবৰ কাৰণে ইমান সময়ৰ পৰা ৰৈ আছিলোঁ আচলতে হেৰি মই এইকেইদিন খুব ৰেগুলাৰলী আপোনালোকৰ এপটো ইউজ কৰি আছোঁ দুটামান মানে আপোনাৰ প্ৰ'মো কোড আছিলে সেইকেইটা ইউজ কৰিব বিচাৰিছোঁ বাট কাম কৰা নাই আৰু ইমান সময় ধৰি সেইখন বুক কৰি থৈছোঁ আৰু এনেকে যদি প্ৰ'মো কোড কেইটাই কামেই নকৰে তেন্তে আপোনালোকৰ ৰেগুলাৰ কাষ্টমাৰ হোৱাৰ লাভনো কি গতিকে আপুনি যদি কিবা ৱে দিব বিচাৰে দিয়ক দুটা প্ৰ'মো কোড আছে আপোনালোকৰো লাভ আমাৰো লাভ আমি যাব পাৰোঁ আপোনালোকৰো ফিডবেক ভাল আহে